অঁ অঁ কোনে কৈছে অহ বুজিলোঁ বুজিলোঁ কি খবৰ অঁ

অঁ হয় হয়

হয় মেখেলা চাদৰ অঁ হয় হয় মেখেলা চাদৰতো মই এনেই লগ পালেতো মই আপোনাক লৈয়েই যাম এ আজিকালি বৰ ধুনীয়া ধুনীয়া ওলাইছে যে নতুন নতুন ডিজাইনৰ

তাত আপুনি মেখেলা চাদৰ নাপাব এনেই বজাৰ এৰিয়াত আপুনি আমাৰ পাঁচখনমান মেখেলা চাদৰৰ পুৰণা দোকান আছে

অঁ অঁ একদম আহকচোন ভাল লাগিব অহ অহ ঠিক আছে অহ